হয় মই চৌকত ভাত ৰান্ধি পাইছোঁ চৌকা আৰু গেছ দুইটাই বেলেগ গেছত এটা চিলিণ্ডাৰ থাকে তাত এল পি জি গেছ ভৰাই থোৱা থাকে আৰু তাত চিলিণ্ডাৰটোত এটা ৰেগুলেটৰ থাকে ৰেগুলেটৰটো ছুইটছটো অন কৰিলেই চৌকালৈ গেছবোৰ গুচি আহে আৰু সেই চৌকাৰ পৰা একো ধোৱা নোলায় আৰু ধোৱা নোলায় আৰু সহজতে গেছত ভাত বনাব পাৰি সোনকালে ভাতবোৰ হয় আৰু কমাব বঢ়াবও পাৰি ভাত ভাত চবজি বোলে কিবা এটা কাম কৰি আছো তেতিয়া আমি কমাই পেলাই চবজি ভাত উঠাই থলে সেইটো দেই যোৱাৰ সম্ভাৱনা নাথাকে গতিকে গেছত ভালেই হয় কিন্তু গেছৰ খাদ্যবোৰ আমাৰ স্বাস্থ্যৰ বাবে অলপ হানিকাৰকেই আজিকালি আগৰ দিনততো চৌকাই ব্যৱহাৰ কৰে এতিয়া চৌকাৰ বিষয়ে কওঁ চৌকাত আমাৰ খৰিৰ প্ৰয়োজন হয় আমাৰ ঘৰতেই ধৰক গছ গছনি আছেই খৰি কাটিব পাৰোঁ খৰি কাটি ৰ'দত ধুনীয়াকৈ শুকুৱাই সৰু ডাঙৰকৈ আমি কাটিব পাৰোঁ সৰু খৰি যেনে বাঁহ খৰি কাঠ খৰি জেং খৰি তেনেকৈ খৰি আছে আমাৰ সেই বাৰীতেই উপলদ্ধ মই জেং খৰিবোৰ সৰু সৰুকৈ কাটি আনি জুইকোৰা জলোৱাত সুবিধা হয় আৰু বাঁহ খৰিবোৰে জুইকোৰা ফৰফৰকৈ জ্বলাত সহায় কৰে তাতে কাঠ খৰি দি দিলে বহু দেৰিলৈ জুইকোৰা জলি থাকে তাৰ পৰা অঙঠাও ধুনীয়া ধুনীয়াকৈ পৰে অঙঠাখিনিত আমি যেনেকে কিছুমান বস্তু বেঙেনা আলু এইবোৰ পুৰি খাব পাৰোঁ সেই তাত পুৰি খোৱা বস্তুবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক নহয় গেছত আমি তেনেকৈ পুৰি খাব নোৱাৰোঁ খালেও আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় আৰু চৌকাত মানে এটা হয় মানে ধোৱা হয় ধোৱা হয় আকৌ চৌকা জুইকোৰা নুমাই গ'লে ফুৱাব লাগে ফুৱাই পেলাই এটা ফুচুঙা এটা থাকে আৰু আমাৰ জুই শালতে জুই শালতে ফুচুঙা এটা থাকে সেই ফুচুঙাটোৱে ফুৱাই ফুৱাই আমি জুইকোৰা জ্বলাব পাৰোঁ জ্বলালেও আমাৰ কাঁহ আহে হাচি আহে সেই তাৰ পৰা আৰু সেই ধোৱাবোৰো বেছি হৈ যায় জুইত বনোৱা শাক চবজিবোৰ খাবলৈ বহুত ধুনীয়া লাগে খাই মাংসটো বিশেষকৈ জুইত বনালে খাবলৈ বেছি টেষ্টি হয় এই সেইবাবে জুই আৰু গেছৰ মাজৰ পাৰ্থক্য সেইখিনিয়েই আমাৰ এখন গৃহস্থী ঘৰত জুই গেছ দুইটাই প্ৰয়োজন হয় সেয়াই